বৰ্তমান পৃথিৱীখন মানে ডেভলপিং হৈ আছে মানে বহুত বহুত বহুত জাগাখিনিতে ডেভলপ ডেভলপ হৈ আছে বহুত মানুহে নতুন নতুন বস্তু নতুন নতুন টেক্নলজি ব্যৱহাৰ কৰি আছে যোনবোৰ মই সৰু থাকোঁতে দেখা নাছিলোঁ এতিয়া মানে দেখিছোঁ আৰু অনুভৱ কৰিছোঁ এইটো কথা আৰু সলনি হৈছে আৰু বহুত ক্ষেত্ৰতে সলনি হৈছে যেনেকৈ সময় গৈ আছে যেনেকৈ যেনেকৈ কি বুলি গছ গছনি গছ গছনিয়ে আগতে বহুত বহুত জাগাতে আছিলে এতিয়া এতিয়া চহৰ বনাব কাৰণে খেতি কৰিবৰ কাৰণে বহুত গছ গছনি কাটা হৈছে সেইটো এটা সলনি দেখিছোঁ তাৰ পিছত বতৰৰ সলনি দেখিছোঁ আগতে বতৰটো ইমান গৰম নাছিলে বৰ্তমান গৰমটো বহুত মানে অসহ্যনীয় হৈছে আৰু মানুহৰ স্বাস্থ্যৰ লগতো বহুতখিনি দেখিছোঁ আগতে মানুহে বহুত বহুত বয়সৰলৈকে জীয়াই আছিলে বৰ্তমান কিবা ৰোগ ৰোগী ভোগীয়ে হয় মানে সোনকালতে সোনকালতে ঢুকাই যায় আৰু